মাছ ধৰিবলৈ আমি ব্যৱহাৰ কৰা কিছুমান কৌশল হ'ল আমি ভেটা দিওঁ বাঁহৰে জালি গুঠি পানীত দি থওঁ তাত থোহা পাতোঁ চেপা পাতোঁ তেনেকৈ মাছ ধৰি আমি খাওঁ মাছ ধৰিবলৈ যোৱাৰ আগতে আমি কেনেকৈ প্ৰস্তুতি কৰোঁ আমি ঘৰত ঘৰত ব্যৱহাৰ পুৰণা কাপোৰ কানি পিন্ধি মাছ ধৰা সঁজুলি লৈ ইজনে ইজনক মাতি নদীলৈ যাওঁ নদীত চাৰি পাঁচজন মিলি আমি জাবৰ জোথৰবোৰ আতঁৰাই নেটে আগুচি মাছ ধৰি খাওঁ প্ৰায় দুই তিনি ঘণ্টা আমি মাছ ধৰোঁ লগৰ সমনীয়াৰ লগত মাছ ধৰি খোৱাটোৱে মজা বেলেগ